গাৰ্ডেনিং কৰাৰ সময়ত মই কিছুমান অসুবিধা পাওঁ যেনেদৰে পোক পতংগ আহে সাধাৰণতে আমি যিখিনি বীজ আমি পচাও সেই বীজখিনি তেওঁ সিহঁতে খাই দিয়ে আৰু যেতিয়া বীজখিনি যি কেইজোপা বাচে ঠিক এইকেইজোপা যেতিয়া আমি পুলি হিচাপে ৰুওঁ তেওঁ পুলিটো যেতিয়া লহপহকৈ বাঢ়ি আহে তেতিয়া পুলিটো শিপা ওলায় শিপাবোৰ খাই দিয়ে আমি তাৰ কাৰণে আমি পৰামৰ্শ লওঁ আমি কৃষি কৃষি প্ৰধান মানুহৰ কৃষি মানে বিষয় বেছি জনা মানুহৰ পৰা আমি পৰামৰ্শ লওঁ আৰু সেইমতে ৰাসায়নিক বা জৈৱিক কোনো ধৰণৰ প প্ৰতিৰক্ষাৰ কাৰণে যিটো আমি দৰৱ আমি মাৰিব লাগে বা ব্যৱহাৰ কৰিব লাগে সেই বস্তুখিনি আমি তাত দিওঁ আৰু সাধাৰণতে যেতিয়া গাৰ্ডেনিং কৰোঁ তাৰ গাৰ্ডেনৰ ধৰি লওক কিছুমান বস্তুটো এনেও থাকিবই প্ৰত্যেকটো বস্তু বিপৰীতমুখি এটা ক্ৰিয়া থাকেই আমি যিমানটো পাৰোঁ কাম কৰিছোঁ আৰু বীজ আমি ৰক্ষা কৰিছোঁ আৰু যি তেনেদৰে আমি উপকৃতও হৈছোঁ লাভ হৈছোঁ কিছুমান আমি ধৰি লওক ফুল আমি বিক্ৰীও কৰোঁ তেনেদৰে আমি থিকেই আছোঁ মোৰ এতিয়ালৈকে গাৰ্ডেনিঙৰ যিটো মোৰ হবী আছে সেইটো এতিয়ালৈকে মো মোৰ লগত আছে মানে